হেল্ল' হেল্ল' অ' কোৱা অ' কোৱাচোন অ' পাবা কিমান লাগিছিলে নাই কিমান লাগে আৰু তোমাক তোমাক কিমান লাগে অহ লাগে অহ হ'ব প পঞ্চাছ টকাকৈ কম অকণ কৰি দিম বাৰু হয় কৰি দিম নিশ্চয় কৰি দিম কিয় নকৰিম পঞ্চল্লিছ টকাকৈ দিবা পাৰ লিটাৰ পাঁচ টকা কমাই দিছোঁ অ' ঠিক আছে ঠিক আছে ঠিক আছে হ'ব